মোৰ কিছুমান প্ৰি বাইকৰ ভিতৰত ৰয়েল এনফিল্ড ক্লাছিক তাৰ উপৰিও পালছাৰ এন এছ টু হাণড্ৰেদ কে টি এম থ্ৰী নাইণ্টি এইবিলাকে হয় আৰু মোৰ কোনো বাইক নাই মোৰ দেউতাৰ ৰেয়ল এনফিল্ড আছে ক্লাছিক থ্ৰী ফিফটি টু আৰু মোৰ সপোনৰ বাইকটো হ'ল কালাছাকি নিনজা এইছ টু ওৱান যিটো নেকি ইণ্ডিয়াত পোৱাই নাযায় তথাপিও সপোনৰ বাইক সপোনৰ বাইকে সপোনৰ বস্তু অলপ দূৰতে থাকে মানুহৰ সপোন সত্য সোৱাটো ইমান দৰকাৰী নহয় তথাপিও কালাছাকি নিঞ্জা এইচ টু আৰটো হ'ল এটা বহুতো তীব্ৰ গতিৰ বাইক এইটোত ছাব্বিছ ছেকেণ্ডত আপোনাৰ চাৰিশ কিলোমিটাৰ পাৰ আৱাৰ স্পিডত যাব পাৰে আৰু এইটোৰ দাম বৰ্তমান প্ৰায় আশী লাখ টকা এইটো ইণ্ডিয়াত নাই ইণ্ডিয়াত এটা মডেল আছে যিটো তাৰ তলত মডেল কালাছাকি নিনজা এইচ টু সেইটোও ভাল লাগে কিন্তু সপোনৰ বাইকতো এটাই থাকে কালাছাকি নিনজা এইচ টু আৰ আৰু মোৰ মই ভাবো ট্ৰিপৰ বাবে আৰামদায়ক গাড়ীৰ ভিতৰত বাইকৰ ভিতৰত ৰয়েল এনফিল্ডে বেষ্ট যদি বাজেট বাইক এটা বিচাৰে আৰু তাৰোপৰিও হাৰ্লি ডেভিকচনৰ বাইক আছে সেইবিলাক অলপমান বেছি দাম হৈ যায় ত মই হাৰ্লি ডেভিকচনৰ কথা নকওঁ মই ৰয়েল এনফিল্ডৰ কথাই কওঁ কাৰণ ৰয়েল এনফিল্ডটো অসমৰ মানুহে এবছি ভাল পায় সকলোৰে ঘৰত প্ৰায়ে ৰয়েল এনফিল্ড আছে এটা নহয় এটা আছে এইটো ৰয়েল এলফিল্ডটো ক্লাছকটো বা হিমালয়ানটো গাড়ীটোৰ বহুত ভাল সেইবাবে বহুত লং জাৰ্ণি কৰিলেও মানুহৰ ইমান কষ্ট নহয় আৰু আৰু গাড়ীৰ মই বাইকটোক গাড়ী বুলি কৈছোঁ দেই আৰু বাইকটোৰ মাইলেছো ভাল যিটো নেকি আপোনাৰ ইমান আৰামদায়ক বাইকৰ ভিতৰত ৰয়েল এনফিল্ডৰ মাইলেচটো ভাল ৰয়েল এনফিল্ড ক্লাছিক থ্ৰী ফিফটি বি এল ছিক্স অলমষ্ট থাৰ্টি ফাইভ টু ফৰ্টি কিলোমিটাৰ যায় এক লিটাৰ পেট্ৰলত ছ' ইমান লং জাৰ্ণি কৰিবলৈ আৰু লগতে আৰামদায়ক বাইক এটা ল'বলৈ হ'লে অলপ খৰচটো হ'বই কিন্তু বেলেগ বাইকৰ লগত যদি আপুনি তুলনা কৰে এইটো বহুত আপোনাৰ ৰাহি হয় আৰু বহুত আৰামদায়কো হয় আপুনি ৰয়েল এনফিল্ডত লং জাৰ্ণি কৰিলেও আপোনাৰ ইমান ভাগৰ নালাগে আপোনাৰ শৰীৰৰ বিষো নহয় কাৰণ বেলেগ কিছুমান বাইক আছে যিবিলাক অলপ সময় চলালেই আপোনাৰ কঁকালটো বিষায় কিন্তু ৰয়েল এনফিলত আপোনাৰ এনেকে বহিব লাগে যে আপোনাৰ কঁকালটো একেবাৰে চিধা হৈ থাকে যাৰ বাবে আপোনাৰ কঁকালৰ বিষ নহয় আৰু ধৰকচোন বাইক বেছিকে চলালেই কঁকালৰ বিষটো হয় কিন্তু ৰয়েল এনফিলত ইমান নহয় ৰয়েল এনফিল্ডটো বহুত বহুত বঢ়িয়া মোৰ বাবে মই যিখিনি ভাবো আৰু মই মোৰ প্ৰথম বাইক ৰয়েল এনফিল্ড ৰয়েল এনফিলে লম বুলি ভাবিছোঁ মোৰ অঠৰ' বছৰ হ'ল লাইচেনটো ইছ্যু হ'ব তাৰপিছতে বাইক কিনিব পাৰিম এতিয়া দেউতাৰ বাইকেৰে লাইচেন্সটো বনাব লাগিব তাৰপিছত বাইকটো কিনিম তাৰপিছত বহুত ঠাইত ভ্ৰমণ কৰিবলৈ যাম লাডাখ জম্মু কাশ্মীৰ মানালী এইখিনিয়ে ক'ব বিচাৰোঁ আৰু নাই আৰামদায়ক বাইকৰয়েল এলফিল্ডে হ'ব মোৰ বাবে অসমৰ মানুহৰ বাবে